মোৰ জীৱনৰ আটাতকৈ ডাঙৰ সফলতা বুলি ক'লে মই মোৰ মেট্ৰিকৰ সময়খিনিকে ক'ব পাৰোঁ মেট্ৰিকৰ সময়ত মোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ যদিও সেই সন্মুখীন মই নেওচি মোৰ নিজৰ ফলাফল মই ভাল কৰিছিলোঁ ৰিজাল্টৰ দিনাখন মোৰ ৰিজাল্টৰ দিনাখন মই ৰাতিপুৱাই মোৰ ৰিজাল্ট শুনি মোৰ মনটো আনন্দত উৎফুল্লিত হৈছিল কাৰণ কাৰণ সেই ৰিজাল্টে মোক বহুত আনন্দ দিছিলে আৰু মোৰ ঘৰখনকো এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছিল কষ্টৰ ফল যে সদায় মিঠা সেই কথা মই সেইদিনাখন বুজি উঠিছিলোঁ তাৰপিছত মোৰ জীৱনৰ দ্বিতীয়টো সফলতা বুলিবলৈ হাই ছেকেণ্ডেৰী সময়খিনি ক'ব পৰা যায় হাই ছেকেণ্ডেৰী সময়খিনিত মোৰ যথেষ্ট অসুবিধা হৈছিলে কাৰণ সেই সময়ত মোৰ পৰিয়ালৰ বৰ্তাৰ বৰ্তাৰ মৃত্যু হৈছিলে যাৰ ফলত আমাৰ পৰিৱেশত এক উকা পৰিস্থিতিৰ সন্মুখীন হৈছিল কিন্তু মই সকলোবোৰ সকলোবোৰ নেওচি মই নিজৰ পঢ়াত একান্তভাৱে ধ্যান দি মই নিজৰ ৰিজাল্ট ভাল কৰিবলৈ সক্ষম হৈছিলোঁ মোৰ ঘৰৰ অৱস্থা পাতিও ইমান ভাল নাছিল সেয়েহে দেউতাই মোক টিউশ্যন আদিৰ সুবিধা দিব পৰা নাছিল কিন্তু মই নিজৰ একাগ্ৰ মনেৰে পঢ়ি মোৰ ৰিজাল্ট ভাল কৰিছিলোঁ আৰু সেই দিনৰ পৰাই মোৰ জীৱনলৈ এক সুনাম পৰিস্থিতিৰ সেই সুনাম পৰিস্থিতিৰ সম উত্তীৰ্ণ হৈছিলোঁ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ পিছত মোৰ জীৱনৰ এক মূহূৰ্ত্তপূৰ্ণ এক সফল বুলিবলৈ মই হৈছিলে মোৰ অসম চৰকাৰৰ তৰফৰ পৰা অহা চৰকাৰী চাকৰি এটাত মই প্ৰথমবাৰৰ বাবে ইণ্টাৰভিউ দিছিলোঁ আৰু সেই ইণ্টাৰভিউত মই উত্তীৰ্ণ হৈ মোৰ জীৱনৰ প্ৰথম প্ৰথম প্ৰথম আৰম্ভনি কৰিছিলোঁ বুলি মই ভাবোঁ কাৰণ সেই সেই চাকৰিটোৰ পাই আমাৰ ঘৰৰ সকলোখিনি সদস্যৰ জীৱন পোহপালিত হৈ আছে সেয়েহে মই সেই চাকৰিটোৰ যোগেদি মোক গৌৰৱান্ৱিত কৰিবলৈ মোৰ অসমীয়া ভাষাটোকে মই ভাবোঁ কাৰণ অসমীয়া ভাষা এনে এটা ভাষা যেতিয়া